অঁ হেল্ল' আপুনি কোনে কৈছে কোৰ পৰা কৈছে অঁ কওকচোন অঁ পাতক কওক কি ক'ব অঁ চৰকাৰী ঘৰ পোৱা নাইচোন লিষ্টটো মাৰিছেহে কেইদিনমানৰ পিছতহে হ'ব পোৱাটো লিষ্টত নামটো আছে বাৰু অঁ কেইদিনমানৰ পিছতহে গম পাম আপোনালোকে পুবাইছে নেকি অঁ

হয় এতিয়া মানে কি লিষ্টটো চালে গম পাব নামটো আছে নাই তেতিয়া নামটো থাকিলে পাব আৰু কেইদিনমান দেৰি হ'বও পাৰে অঁ

দৰ্খাস্ত কৰিলে আপোনালে কিবা এটা উত্তৰ আহিব তেতিয়া গম পাব যে লেটিনৰ হেৰিটো পাইছে বুলি মইতো লেটিন পালোঁ যোৱা বছৰে পালোঁ কিন্তু ঘৰটো এতিয়াহে পাম অঁ আপুনি ব্লকলে যাব নহ'লে পঞ্চায়তত খবৰ কৰি এই পঞ্চায়তৰ যোগেদি ব্লকত গৈ পেলাই হেৰিটো কৰিবগৈ যোগাযোগ কৰক তেতিয়া পাব

অঁ মই পুবাইছিলোঁ কিন্তু এতিয়ালৈকে পোৱা নাইচোন হেৰি কোৱা শুনিছোঁ লাহে লাহে আৰু কেইদিনমান পিছতে কিবা এটা কিবা এটা মানুহক টকা ধৰি দিব আপোনালোকৰ মালিকে পুবাইছিলে নেকি অঁ অঁ অঁ ঠিক আছে তেখেতক হয়তো নহ'লে আমাৰ আমাৰ এইফালৰ লৈকে পঠিয়াই দিব নহ'লে বা কেনেকে সুবিধা হয় লগ কৰাই দিব

অঁ অঁ

অঁ

অঁ আমি হেৰি কৰিলোঁ আমাৰ নামটো আছে বাৰু কিন্তু এতিয়ালৈকে একো টকা পইচা সোমোৱা নাই কৃষকৰ পইচা মোৰ কে ৱাই চি লাগিলে এতিয়া আকৌ কে ৱাই চি ভাঙিবগে লাগিব অনলাইন কৰি পেলাই পি চি অ' ত গৈ পেলাই এইবোৰ ঢ়েৰ জামেলা এতিয়া পইচা খৰচা কৰিব লাগিব কে ৱাই চি ভাঙিবলৈ

আগত কেইদিনমান পাইছোঁ কেইমাহমান পালোঁ ওঠৰ মাহমান এই এতিয়া আকৌ এইবাৰ বোলে কে ৱাই চি লাগিলে পইচা সোমোৱা নাই

অঁ হেৰি নহয় হেল্ল'

কাম ইষ্টাৰ্ট কৰিছে আপোনালোকৰ মোৰ আৰু অলপ মাটি আছে যোৱা বাৰ কৰিছিলোঁ আৰু অলপ মাটি কৰিবলে বাকী আছে সেইখিনি চাওচান হেৰি যোগাযোগ কৰিবলে কৰিব পাৰোঁ নে আপোনালোকৰ আছিল নেকি অঁ বসুন্ধৰা হেৰিটো খুলি দিছে কৰিব পাৰিব

অঁ অঁ অঁ হ'ব হ'ব